অঁ অঁ ভালে আছোঁ তোমাৰ ভাল অঁ অঁ এইটো কথা ময়ো ভাবি আছিলোঁ বহুত দিনৰ পৰা অলপ লেতেৰা হৈছে তাকেই এদিন লগ হওঁ লগ হৈ আলোচনা কৰোঁ হয় গোটেই কেইজনে এদিন লগ হওঁ কেনেকৈ আগবাঢ়িম বুলি প্ৰথমতেতো আমি ডাঙৰখিনিয়ে সেই কৰিব লাগিব ন ইনিচিয়েটিভ এটা ল'ব লাগিব গোটেইখিনি গছ গছনি পাতবিলাক পৰি পিনেতো গোটেই ছাইডটো লেতেৰা হৈছে সেইখিনি আগতে চাফা কৰি ল'ব লাগিব আৰু প্লাষ্টিক বহুত প্লাষ্টিক হৈছে ন চাৰিওফালে এই পেকেটবিলাক ল'ৰা ছোৱালীয়ে খোৱা এইবিলাক যে পেকেটবিলাক সেইবিলাকো চাফা কৰিব লাগিব আৰু ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগিব নহ'লে স্কুলখন বহুত লেতেৰা হয় ন ডাষ্টবিন আগৰখিনি আছিলে আগৰখিনি বেয়া হ'ল ন অঁ অঁ অঁ হেডমাষ্টাৰৰ লগত আগতীয়াকৈ আমি যোগাযোগ কৰিলে এদিন গোটেইকেইজনে বহোঁ বহি পেলাই আলোচনা কৰোঁ গোটেইখিনি

অঁ আৰু এই ল'ৰা ছোৱালীখিনিকো অকণমান সেই কৰোঁ ল'ৰা ছোৱালীখিনিকো আমি ডাঙৰখিনিয়ে কৰোঁ আৰু ল'ৰা ছোৱালীখিনিৰ মাজতো এটা সৰু কম্পিটিশ্যনৰ নিচিনা কৰোঁ কোনে কিমান মানে চাফ চিকুণ ৰাখিব পাৰে তেনেকুৱাকৈ ক্লাছৰুমবিলাক কেনেকৈ কোনে চাফ চিকুণ কৰি ৰাখিব পাৰে তেনেকুৱা ধৰণৰ এটা সিহঁতৰ মাজত কম্পিটিশ্যনো পাতি দিম তেতিয়াও চাফা হৈ থাকিব হাঁ অঁ ইনভল্ভ হয় আমিতো ডাঙৰখিনিয়ে কৰিবই লাগিব সিহঁতকো অলপমান ইনভল্ভ কৰাই সিহঁতো অলপমান শিকিব তাকে অঁ অঁ অঁ অঁ মিটিং এখন পাতিলে হ'ব বাৰু আপুনি লগ তুমি লগ কৰিলে হ'ল মোক দিয়া ঠিক আছে অঁ পেৰেণ্টছখিনি লাগিব তাকে গোটেইখিনি মিলি জুলি পেলাই কৰিব লাগিব অঁ দেখিবলৈ বেয়া দেখিছে গতিকে সোনকালে আমি কৰোঁ আৰু এই কামখিনি অঁ অঁ সোমবাৰে নালাগে নেকি শনিবাৰে হ'লে ভাল হয় সেইদিনা হাফ হয় ন হাফ স্কুল অঁ শনিবাৰে কৰা ভাল হ'ব ঠিক আছে দিয়া ঠিক